নমস্কাৰ অঁ অঁ মই এজন নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰ মই জানিব পৰা মতে আপুনি ডিব্ৰুগড় ইউনিভাৰচিটিৰ নেতৃত্বত মাজুলীৰ বিষয়ে অধ্যয়ন কৰি আছে মাজুলীৰ ওপৰত ৰিছাৰ্চ কৰি আছে বুলি মই শুনিব পাৰিছোঁ হয় মোৰ মানে চিলেবাছত মাজুলী বিষয়ে অলপ জানিবলগীয়া কথা আছিলে আৰু সেই সন্দৰ্ভত আপোনালৈ মই কিছু কথা জানিম বুলি ফোনটো কৰিছোঁ এতিয়া আপুনি অলপ মোক সহায় কৰিব পাৰিবনে হয় ধন্যবাদ

হয় হয় হয় হয় শুনি আছোঁ মই হয় হয় হয় অঁ হ'ব হ'ব নিশ্চয় ধন্যবাদ ধন্যবাদ ধন্যবাদ ধন্যবাদ